মাছ ধৰাৰ সৈতে সম্পৰ্কিত পৰিৱেশৰ বহুখিনি সমস্যা আমি সময়ে সময়ে দেখিবলৈ পাওঁ কি কাৰণত পানী প্ৰদূষণ হয় ইয়াৰ কাৰণ বিশ্লেষণ কৰি আমি চোৱা নাই আৰু পানী প্ৰদূষণ হোৱা বুলি গম পাই কাৰণ যিহেতু সময়ে সময়ে মাছ বিভিন্ন ৰোগত আক্ৰান্ত হয় আৰু গৃহস্থ বা যিবিলাকে মীণ পালন কৰে মীণ পালনৰ লগত জড়িত তেওঁলোকৰ বিশেষ ধৰণৰ ক্ষতিসাধন হয় আৰু আজিকালি বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য বজাৰত উপলব্ধ আৰু সেইবোৰৰ কোনো গুণাগত পৰীক্ষা নিৰীক্ষা নকৰাকৈয়ে পানীত ব্যৱহাৰ কৰা দেখা যায় যাৰ ফলত পানীত প্ৰদূষণ হয় আৰু মীণ পালন কৰা ব্যক্তিৰ বিশেষ ধৰণৰ ক্ষতিসাধন হোৱা পৰিলক্ষিত হয় পৰিৱেশৰ সংৰক্ষণৰ সমস্যাৰ ওপৰত মোৰ চিন্তা বিশেষভাৱে এইখিনিয়ে